ধৰা চিলাই কৰিব লাগে চিলাই কৰিবলৈ যিবোৰ বস্তু লাগে সেইবোৰ বস্তু ধৰা তোমাৰ তাক এযোৰ কাপোৰ মেচিনতে চিলালো মেচিনটো লাগিব মেচিনত চিলা মাত্ৰ ধৰা জোখমাখ ল'বই লাগিব জোখমাখ ল'বলৈ হ'লে এডাল ফিটা লাগিব কাপোৰ কাটিবলৈ কেঁচীখন লাগিব গুলি লাগিব ধেৰ লাগে যিকোনো বস্তু এটা শিকিবলৈ ধৰা এতিয়া তোমাৰ বোলে কাপোৰ এযোৰকে দহি পাতোঁ দহি বাতিবলৈ হ'লেতো অকল দহি বাতিলে কি কি লাগিব ধৰা তোমাৰ সূতা আনিব লাগিব আকৌ সূতাৰ লগত আকৌ গুলি এটা আনিব লাগে কিছুমানে মণি দিয়া বিচাৰে মণি দিয়া বিচাৰিলে মণি দিয়া মণিও একো এক্সট্ৰাকৈ আনিব লাগে ধৰা তোমাৰ মেখেলাখন চিলালোঁ মেখেলাখন চিলালেও আকৌ ফল্ছ এটা অনা সেই বোলে ব্লাউজ এটাকে চিলালোঁ ব্লাউজটো চিলালেও কাপোৰ বা পিন্ধ কাপোৰ কিনিব লগা হয় কিছুমান আকৌ এনেকুৱা গ্ৰাহক থাকে এই বোলে নেট দিয়া লাগে নেটটোও কিনিব লাগে তেনেকুৱা মোৰ বহুত কাষ্টমাৰ কিছুমান এনেকুৱা মানুহ আহে বোলে হাতে হাতে কৰি দিয়া চিলাই কাপোৰ লাগে ধৰা তেতিয়া তোমাৰ হাতে চিলোৱাটোততো এটা ফ্ৰেম কিনিব লাগে ফ্ৰেমটো আনিব লাগে বেজী লাগে গুলি লাগে তেনেকুৱা ধেৰ কিবা কিবি হেৰি হয় আৰু ধৰা বোলে কিছুমান এনেকুৱা কয় বোলে ফেব্ৰিক কৰা কাপোৰ এযোৰ লাগে ফেব্ৰিক কৰা কাপোৰযোৰ কৰিবলৈতো তোমাৰ ফেব্ৰিক কিনি আনিব লাগিব ৰং ৰং ফেব্ৰিকৰ ৰং কিনি আনিব লাগে গ্লিটাৰ লাগে ব্ৰাছ লাগে ধেৰ তেনেকুৱা হেৰি হয়